নতুনকৈ সাঁতুৰিবলৈ শিকিবলৈ যাবলগীয়াজনক কৈছোঁ মই নতুনকৈ সাঁতুৰিবলৈ শিকিব যাব লগাাজনে অতি কম সহজতে সাঁতোৰ শিকিবও নোৱাৰে বা বৰ কষ্টকৰো নহয় সাঁতোৰ শিকাটো মোৰ ভাবোঁ বৰ এক সুবিধাজনক কাম নহয় গতিকে আৰু সকলোৱে সাঁতোৰ শিকাটোও অতি প্ৰয়োজন

সাঁতোৰ শিকা কৰোঁতে বুকুত ধৰি দিলে সিহঁতি পানীত পতককৈ বুৰ মাৰি ওলাব পাৰে বা অকমান সাহস দি ওচৰত ৰৈ দিলে সিহঁতি সাঁতুৰিবলৈ শিকে নহ'লে সিহঁতি ভয় অনুভৱ কৰে সাঁতোৰ শিকাটো অতি প্ৰয়োজনীয় সকলোৰে বাবে নিজক বচাবলৈও কেতিয়াবা কেতিয়াবা বন্ধুবৰ্গক সহায় কৰিবলৈ সাঁতুৰিব লাগে সাঁতোৰ শিকাটো মানুহৰ সু স্বাস্থ্য বা শৰীৰৰ কাৰণেও বহুখিনি ভাল

সিহঁতক সাঁতোৰাবলৈ নি কেতিয়াবা নিজে চাবলৈ গৈও মনৰ বহুতো উৎসাহ পোৱা যায় সেইখিনি কথা সাঁতোৰ সকলোৰে বাবে শিকাটো অতি প্ৰয়োজনীয় বুলি ভাবোঁ মই বয়োজ্যেষ্ঠসকলৰ সাঁতোৰ শিকিবলৈ অকণমান কষ্ট হয় তেওঁলোক কিয়নো অলপতে ভাগৰুৱা হয় সৰু সৰু ল'ৰা ছোৱালীবোৰে সাঁতুৰিবলৈ সহজতে পাৰে সিহঁতে ইমান ভাগৰুৱা অনুভৱ নকৰে সৰু সৰু ল'ৰা ছোৱালীখিনি

ইয়াত ডাঙৰ মানুহখিনি ৰক্ষণাৱেক্ষণা দি থাকে বা সিহঁতকো নিবলৈ ভয় সংশয় নালাগে সিহঁতক পানীত বেলুনজাতীয় বস্তু বা টিউবজাতীয় বস্তু পানীত ফুলি থকাকৈ এৰি দিয়া যায় তাত পতাপত সাঁতুৰিবলৈ সুবিধা হয় সাঁতোৰ শিকোঁতে বহু কষ্টও কৰিব লাগে আৰু শিকিব জনাজনৰ লগত কথাটো হেৰি কৰে তেওঁ যদি সাহস কৰে পতককৈ অতি সহজেও শিকিব পাৰে আৰু সাঁতোৰ শিকোঁতে পানীতো দুঘোটা চাৰিঘোটা খায়েই সেইটো সবৰে ক্ষেত্ৰতে প্ৰযোজ্য কোনো মানুহে পানী নোখোৱাকৈ সাঁতুৰিবলৈ শিকিব নোৱাৰে আমিও সৰুতে নদীত পানী খাইছোঁ বা হেৰি কৰিছোঁ তেতিয়াহে সাঁতোৰ শিকিব পৰা গৈছে ঠিক তেনেদৰে আমাৰ ইয়াৰ ল'ৰা ছোৱালীবোৰে প্ৰতিদিনে নেখালেও প্ৰথম দুই চাৰিদিন দুঘোটা চাৰিঘোটা পানী খায়েই সাঁতোৰ শিকোঁতে তাৰপাছতহে সিহঁতেও সাঁতুৰিবলৈ শিকিব পাৰে সাঁতোৰ শিকিলেই মানুহ কিছুমান ক্ষেত্ৰত সহায়ো হয়

সেইটো এটা মানে সং কি বুলি কয় মই পাহৰিয়ে গ'লোঁ নহয় এইটো এটা সংগঠন বুলিয়ে কয়নি তাক মানে প্ৰযোজ্য বা হেৰি হ'লে কেতিয়াবা পাৰ্মেনেণ্টো হোৱা থাকে চৰকাৰী সুবিধা পোৱা যায় সেইকাৰণে সৰু সৰু ল'ৰা ছোৱালীখিনিক সৰুতেই সাঁতুৰিবলৈ শিকাই থ'ব লাগে কাৰণ সিহঁতৰ ভৱিষ্যত কোনেও নাজানে সিহঁতি এদিন সাঁতোৰাৰ তে সফল হ'বও পাৰে সিহঁতৰ জীৱন গতিকে সাঁতুৰিবলৈ শিকোৱটোৱে অতি প্ৰয়োজনীয় বুলি মই ভাবোঁ বা আমাৰ ইয়াৰ বয়োজ্যেষ্ঠকেইজনেও কয় যে সাঁতুৰিবলৈ যাব লাগে বা শিকি থোৱাটো বহু গুণে ভাল বা অতি হেৰি হয় শুভ কাম সাঁতোৰাটো এটা ভাল লক্ষণ মানুহৰ সাঁতুৰিলে শৰীৰটো মনটো বহু ভাল হৈ থাকে সু স্বাস্থ্য সবল হয় গতিকে সৰু ল'ৰা ছোৱালীক সাঁতুৰিবলৈ শিকাব লাগে মই ইমানখিনি সাঁতোৰ শিকোৱাজনৰ বাবে প্ৰয়োজনীয় বুলি ভাবিলোঁ